মোৰ ডাঙৰ শক্তি হৈছে মোৰ ল'ৰা ছোৱালী হাজবেণ্ড মোৰ ল'ৰা ছোৱালীয়ে মোৰ বহুত ডাঙৰ শক্তি কাৰণ আমি জন্ম দিয়া ল'ৰা সন্তান সন্তানে বহুত আশা আকাংক্ষা লৈ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰোঁ বহু শক্তি কাৰণ আগলৈ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰি আমাক চাব বুলিয়ে মই ডাঙৰ শক্তি বুলি ভাবোঁ মাক দেউতাকে নহয় অ ওচৰ চুবুৰীয়া অস ওচৰ চুবুৰীয়া গাঁও যি ওচৰ চুবুৰীয়া গাঁও তাৰপিছতে চহৰ যিকোনো মানুহক সহায় কৰিব পৰাটোৱে সন্তানে আটাইতকৈ ডাঙৰ শক্তি বুলি ভাবোঁ নিজৰ কাৰণে ভাবিলে নহ'ব আনৰ কাৰণেও ভাবিব লাগিব আজিৰ যুৱ সন্তান আ সকলোৰে কাৰণে ভাবিব লাগিব দুৰ্বলতাটো হৈছে মোৰ বেমাৰ আজাৰ হ'লে বহুত দুৰ্বল হৈ যাওঁ দুৰ্বল হওঁ আৰু আজিকালি সাধাৰণতেতো মানুহৰ ডায়েবেটিছ ঘৰে ঘৰে হোৱাৰ নিচিনা হৈছে ময়ো ডায়েবেটিছৰে পেচেণ্ট হয় কাৰণ ডায়েবেটিছটো মানুহক বহুত দুৰ্বল কৰি পেলায় আৰু এই ডায়েবেটিছৰ পৰাই বহুতো বেমাৰ আকৰ্ষণ কৰিব ধৰে মনত যদি কেতিয়াবা শোক এটা থাকেও কিবা এটা উৎসৱত খাবলৈ মন গ'লেও এই দুৰ্বলতা ডায়বেটিছৰ কাৰণে মই একো খাব নোৱাৰোঁ ভাগি পৰো তেতিয়া দুৰ্বল লাগে মনটো বহুত অশান্তি লাগি আহে কিন্তু সন্তানৰ সুখ দেখিলে সন্তানে আগুৱাই গৈ যোৱা দেখা পালে অন অন্তৰত শক্তি পাওঁ তাতকৈ শক্তি পাওঁ মাক বাপেকৰ যেতিয়া সন্তানে ডাঙৰ দীঘল হয় এটা কৰ্ম সংস্থাপনত আগুৱাই যাব পাৰে সেয়া মাক বাপেকৰ এটা ডাঙৰ শক্তি বেমাৰ আজাৰে মানুহক বহুতো অশান্তি কৰে আৰু দুৰ্বলবোৰ নামি আহে মনত বহুতো অশান্তিৰ সৃষ্টি কৰিবলৈ ধৰে বহুতো অশান্তি কৰিবলৈ সৃষ্টি কৰিবলৈ ধৰে এই বেমাৰে মানুহক বহুত বৰ বহুত দুৰ্বল কৰি পেলাইছে